অঁ হয় বাইদেউ কিবা প্ৰয়োজন আছিলে নেকি বাৰু অঁ আহিব আহিব কোনোদিনা পাৰে আপুনি দোকানলৈ আহিব লৈ যাবহি অঁ আহিব তেতিয়াহ'লে কোনদিনা পাৰে

অঁ বাইদেউ কাইলৈ আহিবলে নালাগে মই কাইলৈ কাপোৰ আনিবলৈ যাম বুলি ভাবিছোঁ অৱশ্যে ল'ৰাটো থাকিব বাৰু দোকানত তথাপিও আপুনি নিজে চাই নিলে মানে পৰহিকৈয়ে আহিব অঁ সেইকাৰণে আপুনি অঁ অঁ পৰহিলে আহিব কাপোৰ নিজে চাই চিটি দাম দৰ মিলাই মিলি নিজে লৈ যাব পাৰিব আৰু আমি কাপোৰবোৰ শুৱালকুছিৰ পৰাই আনো শুৱালকুছিত আমি মেচিন টেষ্ট কৰি আনো একেবাৰে সেইকাৰণে আপুনি পৰহিলৈ আহিব তেতিয়া মোকো পাব আৰু নিজে পাতি মেলি ভালকৈ চাই চিটি হেৰি কৰি লৈ যাব পাৰিব অঁ নিজে চাই চিটি লৈ যাবহি ইমান হেৰি কৰা কাপোৰ ভাল কাপোৰে আহে আমাৰ কাপোৰ মেচিনৰ কাপোৰ আনো যে একদম আমাৰ মানে বাহিৰলৈও যায় কাপোৰ আমাৰ দোকানৰ পৰা একেবাৰে ভাল মেচিন টেষ্ট কৰি আনি আনো আমি কাপোৰ একেবাৰে হেৰিৰ পৰা শুৱালকুছিৰ পৰা

আপুনি তেতিয়াহ'লে পৰহিকৈয়ে আহিব আজি কাইলৈ আহিব নালাগে কাইলৈ ল'ৰাটো থাকিব সেইকাৰণে আপুনি পৰহিলৈ আহিব